সম্প্ৰদায়ত বিখ্যাত সম্প্ৰদায়িক অনুষ্ঠান বহুত কেইটা আছে যেনেকৈ ভঠেলি আছে বহাগ মাহত ভঠেলি অনুষ্ঠান হয় ভঠেলি বাঁহত এটা হালধীয়া ৰঙা কাপোৰ মেৰাই পেলাই পাৰধীয়া বুলি কয় আৰু ভঠেলি দিনাখন গান বাজনা হয় বহুত দূৰৰ পৰা মানুহ আহে বেপাৰ বাণিজ্য কৰিবলৈ মানুহ আহে সেইটো বহুত ভাল এটা অনুষ্ঠান হয় আৰু তাৰ পিছত ৰাস মহোৎসৱ আছেই ৰাস মহোৎসৱত সেইটো শ্ৰী কৃষ্ণৰ ৰাসলীলা আছিলে ৰাসলীলাটোত নানান মূৰ্তিৰ মূৰ্তিৰ জড়িয়তে এইটো বস্তু ভালকৈ দেখুৱায় আৰু ৰাস পূৰ্ণিমাত বহুত বহুত ধৰণৰ যিবিলাক বেপা মানে আহে দোকানে পোহাৰে এৰিব নোৱাৰে এইবোৰ আহে এইটো বহুত ভাল লাগে তাৰ পিছত আপোনাৰ দুৰ্গা পূজা আছে দুৰ্গা পূজাত যিটো দুৰ্গা দেৱীক পূজা কৰে সেইটো হেৰিয়ত উৎসৱত আৰু থিয়েটাৰ আহে বহুত কেইবাখনো থিয়েটাৰ আহে ইয়াটো হেৰিয়ত আৰু তাৰ লগতে ওজাপালি থাকে তাত ওজাপালি যিবিলাক দুৰ্গাৰ যিবিলাক নাম আছে এই নাম প্ৰসংগবিলাক কৰিব যায় ওজাপালিত ওজাপালিটো বহুতেই ভাল লাগে চাই পেলাই তাৰ পিছত যিবিলাক সাম্প্ৰদায়িক অনুষ্ঠান এটা লেখত ল'বলগীয়া আছিল সেইটো হ'ল নাগাৰা নাম নাগাৰা নাগাৰা নামটো নামনি অসমৰ বিশেষকৈ নলবাৰী জিলাত বহুতেই এতিয়াও মানে খুব জনপ্ৰিয় উঠি অহা চামেও নাগাৰা নামটো গুৰুত্বসহকাৰে লৈছে নাগাৰা নামৰ বহুত মানে ধৰ্মীয় বহুত কিবা কিবি কাহিনী তেনেকেই নানান ৰস ৰসাল হেৰিয়ৰ মাজেদি মানে প্ৰকাশ কৰে নাগাৰা নাম তো নাগাৰা নাম ওজাপালি নাম প্ৰসংগ কৰা কৰা হয় এইবিলাকৰ জড়িয়তে মানে আমাৰ সম্প্ৰদায়টোৰ অনুষ্ঠানবিলাক প্ৰধানকৈ হেৰি কৰিব পাৰি তাৰ লগতে বিহুত বিহু গীত গোৱা হয় ঘৰে ঘৰে যায় কেনে বিহু গীত গোৱা হয় বিহু গীতৰ জড়িয়তে আমাৰ যিটো সংস্কৃতি সম্প্ৰদায়ৰ সেইটো ভালকৈ ৰক্ষা কৰিব পাৰি আৰু বিহু গীতৰ লগতে যিবিলাক হুচৰি গীত গোৱা হয় হুচৰি গীতৰ জৰিয়তেও সম্প্ৰদায়টোৰ যিবিলাক ভাষা সংস্কৃতি হয় সেইবিলাক ৰক্ষা হয় আমি এইবিলাকৰ জড়িয়তে বহুতখিনি আমি সম্প্ৰদায়ৰ নাম ৰাখিব পাৰোঁ